বিয়াবোৰত মানুহে আচলতে আমিবিলাকে কইনাক চাদৰ মেখেলা বা লাগতিয়াল বস্তু আৰু যি য'ত লাগে কইনাক মানে কি লাগে আৰু ছোৱালীবিলাকক ঘৰত যেনেকৈ থাকে তেনেকৈ এঘৰলৈ গ'লে থাকিব নোৱাৰিব সাজপাৰ বিশেষকৈ মেখেলা চাদৰ তাৰপৰা এজনী ছোৱালীয়ে ওলাই গৈ পেলাই ঘৰত কেনেকৈ দায়িত্ব ল'ব লাগিব কেনেকৈ বুজি পাবৰ কাৰণে কি কি বস্তু লাগিব ধৰক গেছৰপৰা ধৰি পেলাই আৰু কি কি সা সুবিধা লাগিব সেইটোও জানেই চবে বাৰু উপহাৰ কি দিব লাগে বিশেষকৈ সাজপাৰ ছোৱালীৰ ক্ষেত্ৰত মানে কইনাৰ ক্ষেত্ৰত সাজপাৰ কেনেকৈ ওলাই যাব লাগিব বিশেষকৈ তাৰ লগতে আপোনাৰ আলহী দুলহী গ'লে কেনেকৈ মানে কি বস্তুত দিব লাগিব পৰা ধৰি তেনেকুৱা কৰিব লাগিব আৰু ধৰক ডিচত কাপত আগতে আছিলে কাঁহৰ বাটি এতিয়াতো কাঁহৰ বাটি নিদিয়ে আজিকালি ছোৱালীয়ে ক'ৰপৰা কাঁহৰ বাটিত দিব লগতে আপোনাৰ কইনাক দিয়া বিশেষকৈ সোণৰ খাৰু বিশেষকৈ সোণৰ খাৰু সোণৰ আঙুঠি সোণৰ ফুলি সেইবিলাক হ'ল মহিলাৰ বহুত মানে বেলেগ ভাল পায় তেখে সেইবিলাক কইনাক দিব লাগে বিয়াত উপহাৰ হিচাপে আৰু আৰু আপোনালোকৰ মানে যৌতুকত আজিকালি যৌতুক প্ৰথাটো নিয়মমতে উঠিয়ে গৈছে কিন্তু যৌতুকত আগতে দিয়া মানুহৰ মতে যৌতুকত হয়তো এনেকুৱা এনেকুৱা বস্তু দিয়ে ভাবিবই নোৱাৰে ধৰক এটুকুৰা মাটি বা গৰু ছাগলী আপোনাৰ ঘৰত মানে ছোৱালীজনীয়ে থাকিবলৈ কিবাকিবি অসুবিধা হৈছে নেকি তাত চাই পেলাই আপোনাৰ ধৰক গদ্ৰজ চদ্ৰছৰপৰা ধৰি আজিকালি ধৰক কোনোবা ৰুমত বেলেগকৈ থাকে ৱাল টি ভি হয়তো ছোৱালীজনীয়ে মাক বাপেকে ভাবিব আৰু ছোৱালীজনীয়েও হয়তো চাবলৈ সুবিধা হ'ব পাৰে বেলেগ ৰুমত গতিকে ছোৱালীজনীক নিজৰ ৰুমতে এটা ৱাল টি ভিকে পঠিয়াই দিওঁ তাৰপৰা আপোনাৰ এইবিলাক আজিকালি মিউজিক চিষ্টেম ওলালে তেনেকুৱাও দি পঠিয়ায় যৌতুক হিচাপত কিন্তু সৰ্বসাধাৰণতে যৌতুক লোৱা নিয়মটো আজিকালি নাই আগৰ প্ৰথাৰত আছিলে কিন্তু পৰাপক্ষত মানে মানুহ মাক বাপেকে হয়তো তেনেকুৱা ভাবে যে মোৰ ছোৱালীজনী সুখতে থাকোঁগৈ তেনেকৈ ভাবে হ'ব দিয়ক